মোৰ আটাইতকৈ প্ৰিয় শিল্পীগৰাকী হৈছে তৰালি শৰ্মা বাইদেউ তেওঁক মোৰ আটাইতকৈ বেছি বেছি ভাল লাগে সকলোতকৈ আৰু তেওঁৰ কি ভাল লাগে বুলি ক'বলৈ গ'লে তেওঁ পোনপ্ৰথমে তেওঁৰ ভইচটো তেওঁৰ যিটো কণ্ঠ সেই কণ্ঠটো মোৰ খুবেই ভাল লাগে দ্বিতীয়তে তেওঁৰ ব্যক্তিত্ব যি ব্যক্তিত্বত সততা থাকে নিস্বাৰ্থতা থাকে আৰু মৰম থাকে সকলোৰে প্ৰতি আৰু তেওঁৰ কথা বতৰা তেওঁৰ যিখিনি বাৰ্তা তেওঁ সমাজক দিয়ে তেওঁৰ শ্ৰোতাক দিব বিচাৰে সেয়া আচলতে খুব অমূল্য আমাৰ বাবে সেইকাৰণে মোৰ তেওঁক আটাইতকৈ বেছি ভাল লাগে শিল্পী হিচাপে মই তেওঁক বহু শ্ৰদ্ধা কৰোঁ